মোৰ এইটো সময় বুলিয়েই নালাগে কিন্তু ভাত পানী বনাই মেলি মোৰ গৰু গাই চব লেঠালঠেলি মাৰি যদি সময় পাওঁ তাতে অকণমান বহি লওঁ লৈ পেলাই

গতিকে মোৰ তাত সময় বুলি ধৰা বন্ধা কোনো হেৰি নাই ৰুটিন নাই মই মুঠতে ঘ দিনটোৰ ভিতৰত গোটেই কামখিনি কৰি লৈ পেলাই অকণমান সময় পালে সেইকণ সময় এই গুঠামেলা সেইবিলাকত সময় দিওঁ